হেল্ল' অঁ তৰঙত লাগিছেনে অঁ সেই মই এই দুদিন হৈছে হোম থিয়েটাৰ এটা লৈছিলোঁ নহয় দুদিনমান ঘৰত বজালোঁ কিন্তু তাৰ পাছত চাইছোঁ কাম নবজা হৈছে হে ইমান বেয়া পালোঁ হে তাৰপাছত ভাবিছোঁ মই ল'ৰাটোক লৈ পিনে কালি তৰঙলৈ যাম বুলি ভাবিছোঁ বস্তুটো ৰিটাৰ্ণ ঘূৰাই ল'ব নহ'লে হেৰি টকাটো মোৰ ঘূৰাই দিব

ঠিক আছে ঠিক আছে মই গৈছোঁ